আমাৰ ধৰ্মীয় অনুষ্ঠানত নাম প্ৰসংগ হয় প্ৰথম গাঁৱৰ আটাইবোৰ ৰাইজ গোট খায় গোট খাই ল'ৰা ছোৱালী আটাইবোৰ গোট খাব গোট খাই মা প্ৰসাদ তিয়াই দেউৰীয়ে তাৰপিছত হেৰি আহে পাঠক আহে পাঠক শাৰী শাৰীকৈ বহে দেউৰীয়ে দেউৰী কৰ্ম কৰে কল কুঁহিয়া এনেকৈ কাটে তাৰপিছত আসন পাতে আসন পাতি সকলো ল'ৰা ছোৱালী বহে বহি নাম প্ৰসংগ কৰে নাম লোৱাৰ পিছত পায়স খায় পায়স খাই উঠা নাম লয় কথা ইজনৰ পিছত সিজন এজন এজনকৈ লৈ যায় লোৱাৰ পিছত আশীৰ্বাদ কৰে গোটেই ৰাইজৰ মঙ্গলৰ হকে আশীৰ্বাদ দিয়ে আমাৰ সাত খেল মাতে সাত খেলৰ পাঠক দেৰি সকলো আহে ল'ৰা ছোৱালীৰপৰা ধৰি সকলোখিনি তাৰপিছতে প্ৰসাদ বিতৰণ কৰে প্ৰসাদত পকা মিঠৈ দিয়ে কুঁহিয়া কল নাৰিকল তাৰ ডালিম আপেল নাচপতি মানে নানা তৰহৰ ফলহা বস্তু দিয়ে যাতে প্ৰসাদৰ পাতখন শুৱনি হয় প্ৰসাদ খাই হোৱাৰ পিছত সকলো আশীৰ্বাদ কাৰণ কৰি ঘৰাঘৰি আহে আৰু ভাদ মাহত গোটেই মাহটো ত্ৰিছ দিন নামঘৰত আমাৰ আইসকলে নাম লয় নাম লয় নাম লৈ নাম লোৱাৰ পিছত প্ৰসংগ কৰে প্ৰসংগ কৰাই মেলি চাহ খায় চাহ খাই ঘৰাঘৰি আহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু তিথিকেইটা পতা হয় মাধৱদেৱৰ শংকৰদেৱৰ জন্মাষ্টমী এনেকৈয়ে পাতে জন্মষ্টমী ৰাতি পাতে গাঁৱৰ সকলো ল'ৰা ছোৱালী বুঢ়া মাথা আটাইবোৰ যায় আটাইবোৰ গৈ নাম কীৰ্তন কৰে বহুত ভাল লাগে মানে আৰু বুজাব নোৱাৰি নামঘৰত ৰাতি নামষাৰ ল'লে কিমান ভাল লাগে ভাদমহীয়াও ৰাতি আমাৰ ভকতসকলে নাম লয় নাম লৈ প্ৰসাদ বিতৰণ কৰে কোনোবাই এদিন চুজি দিয়ে কোনোবাই এদিন খিচিৰী দিয়ে কোনোবাই এদিন পায়স দিয়ে কোনোবাই এদিন বোলে এই নিৰামিষ ভাতকে দিলোঁ কোনোবাই এদিন এই বোলে ৰুটি ভাজিকে দিলোঁ মানে ইমানেই ভাল লাগে ইমানেই ভাল লাগে আপোনাক মানে কি বুজাম আৰু ভাষাৰে বুজাব নোৱাৰি ইমানেই ভাল দিন মানে নামঘৰত নাম লৈ কিমান আনন্দ লাগে মানে ভাবিব নোৱাৰে নাম প্ৰসংগ হয় মানে ইজোৱাই এজন দিয়ে সিজোৱাই এগৰাকীয়ে দিয়ে মানে এনেদৰে না না তৰহৰ আৰু হৰি মন্দিৰত এনেদৰে চলি যায় আৰু শিৱ মন্দিৰত ঠিক তেনেকৈ শিৱ মন্দিৰত সোমবাৰে শিৱ গীতা পাঠ কৰে গাঁৱৰ জ্যেষ্ঠসকল যায় শিৱ মন্দিৰলৈ শিৱ গীতা পাঠ কৰে আৰু অনেক মানুহ দূৰ দূৰণিৰপৰা আহে চাকি বন্তি দিবলৈ সোমবাৰৰ দিনটো বহুত ভাল দিন মানে মহাদেউ তেওঁ চৰণত আশিস লয় আশীৰ্বাদ লয় মহাদেউৰ শুভ হ'বৰ কাৰণে বহুত দূৰ দূৰণিৰপৰা শৰাই সঁফুৰা আগবঢ়ায় বহুত দূৰ দূৰণিৰ মানুহ আহে শৰাই সঁফুৰা আগবঢ়ায় ছাগলী আগবঢ়ায় পাৰ চৰাই আগবঢ়ায় কাৰোবাৰ যদি গা বেয়া হয় এনেকুৱা কিছুমান দান দিয়ে শৰাই সঁফুৰা আগ কৰি থৈ আহি তেওঁলোকে দিয়েহি ভগৱানৰ চৰণত মহাদউৰ চৰণত সেৱা লওঁ তাৰপৰা বহুতো সুফল পায় আশীৰ্বাদ পায় এনেদৰে মন্দিৰত দেউ আছে দেউক আহি আগদিনা শৰাই সঁফুৰা দি থৈ যায়হি তেনেদৰে আমাৰ কিছুমান হৰি মন্দিৰ শিৱ মন্দিৰত পৰম্পৰা উদযাপন কৰা হয়